আমাৰ অসমীয়া সংস্কৃতিত বিয়া অনুষ্ঠান বহুত ডাঙৰকৈ হয় জোৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰথাসমূহ পালন কৰা হয় বিয়া বুলি ক'লে এজনী ছোৱালীৰ জীৱনত বহুত এটা ডাঙৰ অনুষ্ঠান সেইবাবে ইয়াক অসমীয়া সমাজত যথেষ্ট ডাঙৰকৈ পালন কৰা হয় বিভিন্ন প্ৰথাসমূহ যেনে জোৰণ বা আৰু বিভিন্ন প্ৰথাৰেও বিবাহ সম্পন্ন হয় অ আহোমসকলে চকলং কৰে আৰু বিভিন্ন অন্য লোকসকলে হোম পুৰে বিধি পাঠ কৰে ইত্যদি কৰে আৰু এইবোৰত বিয়াৰ আচলতে বিয়াৰ আগতেই বিয়া যেতিয়া ঠিক কৰা হয় তাৰ পিছতেই আঙুঠি পিন্ধোৱা পৰ্ব পতা হয় আৰু তাৰ অলপদিন পাছত তামোল পান পেলোৱা ইত্য়াদি পালন কৰা হয় আৰু তাত বিবাহৰ বিভিন্ন নিয়মবোৰ পালন কৰা হয় আৰু বিভিন্ন নিয়মসূহৰ পালন কৰি এজনী ছোৱালী উলিয়াই দিয়া হয় আচলতে আৰু বিয়াৰ পাছতেই বিয়াৰ আঠ দিন পাছত আঠমঙলা পতা হয় আৰু লোকবিশ্বাস মতে আঠমঙলা আঠমঙলা পালন কৰা হয় আৰু সেই অনুষ্ঠানত ছোৱালীজনী যি ঘৰ মানুহলৈ বিয়া হয় তাৰ পৰা নিজৰ মাক দেউতাকৰ ঘৰখনলৈ আহে আৰু তাত সেই অনুষ্ঠানটো পালন কৰা হয়